মই মোৰ ফোনটো বেয়া হোৱাত কালি ধেমাজিৰ দোকান এখনৰপৰা নতুন ফোন এটা কিনি আনো চিনাকি দোকানৰ কাৰণে মই ফোনটো বহুত কম দামতে পালোঁ ফোনটো চলাই বহুত ভাল লাগে বহুত মসৃণভাৱে চলে আৰু ফোনটোৰ কেমেৰা গুণমানো বহুত আছে আৰু ফোনটো বহুত দ্ৰুতগতিত চাৰ্জ লয় ব্যৱহাৰ কৰিও বহুত ভাল পাইছোঁ আৰু ফোনটো মসৃণভাৱে চলে